বৰ্তমান আমাৰ লখিমপুৰ জিলাৰ বিখ্যাত চিনেমা হল বুলি ক'বলৈ বিশ্ব হল লগতে আৰু আমাৰ সৰু সৰু দুটা চিনেমা হল আছে গ'ল্ড চিনে কমপ্লেক্স আৰু নক্ষত্ৰ চিনেমা হল তাতে আমি চিনেমাবোৰ উপভোগ কৰিবলৈ যাওঁ বিশেষকৈ চিনেমা চালে আমি অকলে নাযাওঁ আমাৰ লগত লগৰীয়াসকলো থাকে আমি তিনি চাৰিজন পাঁচজন তেনেকৈ লগ হৈ বিশেষকৈ বৰ দিনত চোৱা নহয় সন্ধিয়া ধৰক পাঁচ বজাৰ পিছত আমি তেনেকৈ উপভোগ কৰিবলৈ যাওঁ আৰু সৰুৰে পৰা চাই আহিছোঁ চিনেমা আমাৰ আগৰ দিনত আছিলে সূৰ্য হল বিশ্ব হল আৰু শংখ হল বৰ্তমান সূৰ্য হল আৰু শংখ হল বন্ধ হৈ গৈছে সেইকাৰণে আৰু দুটা চিনেমা হল খুলিলে লখিমপুৰতে গ'ল্ড চিনে কমপ্লেক্স আৰু নক্ষত্ৰ চিনেমা হল বৰ্তমান গতিকে নক্ষত্ৰ চিনেমা হল গ'ল্ড চিনে কমপ্লেক্স আৰু বিশ্ব হল এই তিনিটা বৰ্তমান লখিমপুৰত চলি আছে আৰু তালৈ ধুনীয়া ধুনীয়া চিনেমা আহে নতুন নতুন চিনেমা আহে আমি চাওঁগৈ লগৰীয়া সকলৰ লগত গৈ আৰু এই বিশেষভাৱে ক'ব গ'লে আজি অলপ দিনৰ আগতে ৰঘুপতি চিনেমাখন অসমীয়া যি ৰবি শৰ্মা অভিনীত বহুত সুন্দৰ চিনেমা আমি সকলোৱে একেলগে গলোঁ লগৰ ল'ৰাৰ লগতো চালোঁগৈ এবাৰ লগৰীয়াখিনিৰ লগত তাৰপিছত ঘৰৰ পৰিয়াল বৰ্গ লগত লৈয়ো গৈ এবাৰ চালোঁগৈ আৰু ভাবিছোঁ আৰু যদি দুই এদিন থাকে আকৌ এবাৰ চামগৈ যিহেতু আমি উৎসাহ দিব লাগে আমাৰ অসমীয়া চিনেমা জগতখনক তেতিয়াহে আগলৈ আমি এনেকৈ বহুত ভাল ভাল চিনেমা উপভোগ কৰিব পাৰিম এই চিনেমাখন যথেষ্ট ভাল গতিকে আমি চামগৈ যদি সময় সুবিধা মিলে সেয়াই ক'লোঁ